মই অসম সচিবালয় সচিবালয়ৰ আন্দাৰত দুই দুইহেজাৰ বাইছ বৰ্ষত ছেপ্তেম্বৰ মাহত সোমাইছিলোঁ জইন কৰিছিলোঁ মই এটা প্ৰজেক্ট বেচিচ প্ৰজেক্ট এটাত মই কাম কৰি আছো যিটো হয় এন আই চিৰ আন্দাৰত এন আই চি হ'ল নেচনেল ইনফৰ্মেটিক চেণ্টাৰ মই এন আই চিৰ আন্দাৰত অসম গৰ্ভমেণ্টৰ এটা প্ৰজেক্টৰ আন্দাৰত এইটো হ'ল মিচন মেন প্ৰজেক্ট তাৰ আন্দাৰত মই কাম কৰি আছো এতিয়া আমি যিটো প্ৰজেক্ট কৰি আছো সেইটোৰ মোৰ মেইন মটিভটো হ'ল আমাৰ অসম গভ অসম গৰ্ভমেণ্টৰ মানে অসম চৰকাৰৰ যিটো আমাৰ ট্ৰেডিচনেল ফাইল চিষ্টেম আছিলে যিটো আমি হাতে লিখি বা হাতে বনাই আমি ফাইলবিলাক আগতে ফাইল চিষ্টেমটো বনাইছিলে সেইটো আমাৰ ফুল্লি ডিজিটেলাইজ কৰা তো তাৰ কাৰণে আমি প্ৰথম আমি যিহেতু মই এতিয়া নতুনকৈ সোমাইছোঁ এইটো দুই হাজাৰ সোতৰ দুই হাজাৰ সোতৰ চনৰ পৰা চলি আছিলে তো আমি অসম সচিবালয়ত বৰ্তমানলৈকে এতিয়া চাৰি হাজাৰ চাৰে চাৰি হাজাৰমান এমপ্লই আছে এতিয়া আমি প্ৰথমতে আমি অসম সচিবালয়ত ইমপ্লিমেণ্ট কৰিছিলোঁ যিটো এতিয়ালৈ ফুল্লি ইমপ্লিমেণ্টেদ হৈ গ'ল নেক্সট আমি নেক্সট ষ্টেপত আমি অসমৰ যিমান জিলা আছে জিলাবিলাকত যিমান ডি চি অফিচ আছে সেইবিলাকত আমি প্ৰথম ইমপ্লিমেণ্ট কৰিব লাগিব জিলাবিলাকত যেতিয়া ফুল্লি ইমপ্লিমেণ্ট হৈ যাব তাৰ পিছত আমি জিলা তাৰ পিছত আমি যিমান অসমত ডাইৰক্টেৰেট অফিচবিলাক আছে সেইবিলাকতো আমি এই আমাৰ যিটো পেপাৰলেছ পেপাৰলেছ যিটো আমাৰ চফটৱেৰটো আছে সেইটো আমি ইমপ্লিমেণ্ট কৰিব লাগিব